মই যোৱা সপ্তাহত এমাজেনত শাৰী এখন অৰ্ডাৰ দিছিলোঁ আজি আহি পালে শাৰীৰ কাপোৰটো বৰ ধুনীয়া আৰু ৰঙটো যেনেকুৱা দিছিলোঁ তেনেকুৱাই আহিছে পিন্ধিবলৈ বৰ আৰামদায়ক দেই